হেল্ল' অঁ লক্ষ্মী দা অঁ ভাল নে হয় তৰংগত লাগিছে ন এইটো হয় হয় যোৱাকালি আপোনালোকৰ তাৰ পৰা এটা লেপটপ কিনিছিলোঁ মই মই নৱনীতাক কৈছিলোঁ যে নহয় মোক আই ফাইভ প্ৰচেছৰ লাগে তাই মোক আই থ্ৰি প্ৰচেছৰ লগাই পঠাই দিছে আৰু মই ৰেম ছিক্সটিন জি বি কৈছিলোঁ কিন্তু তাই আকৌ ইয়াত ফ'ৰ জি বি লগাই থৈছে তাই কি পইচাবোৰ খাই দিলে নেকি এইটোতো বেয়া কৰিলে তাই মোক কম্পিউটাৰত মই ভাবিছিলোঁ অহ্ ছৰী লেপটপটোত ভাবিছিলোঁ যে মই গেইম খেলিম বুলি কিন্তু গেইমে খেলিব পৰা নাই ন হাঁ তেনেকুৱা হ'লেতো ভাল নালাগে না আপোনালোকেতো এনেকৈ দুই নম্বৰী কৰি আছে বেয়া কৰিছে এইটো কাম লেপটপটোতো ইমান বেয়াকৈ হ'ব বুলি আৰু পইচাটো আপোনালোকে ঠিকেই লৈছে আশী হাজাৰ টকা লৈছে আশী টকাৰ আপুনি বস্তুৱে দিয়া নাই দেখোন উইনড'জ ইলেভেন ভৰাব কৈছিলোঁ উইনড'জ ছেভেন লগাই থৈ দিছে আজিকালি যুগত কি উইনড'জ ছেভেন চলাই নেকি কোনোবাই কওকচোন আপুনি তাই যদি কাম নাজানে কাম কৰিবই নিদিব হয় নে কওকচোন আপুনি বেয়া ভাল কৰিছে নে বেয়া কৰিছে সেইটো কওকচোন মই কৈছিলোঁ লেনভ'ৰ কম্পিউটাৰ নি লেপটপ নিদিবা লেপটপ নিদিবা বুলি কিন্তু লেনভ'ৰে লেপটপ দি দিলে মই ডেলৰ লেপটপ বিচাৰি আছিলোঁ এইবোৰতো বেয়া কৰিছে কিন্তু দেই চাই লওকচোন আপুনি লক্ষ্মী দা কি কৰিব হয় দিয়ক ঠিক আছে